অংকন কৰিলে হাত চকুৰ সমন্বয় উন্নত হয় হাত চকুৰ সমন্বয় উন্নত কৰাৰ বাবে অংকন কৰাটো এক উৎকৃষ্ট কাৰ্যকলাপ যিয়ে কাম সম্পন্ন কৰাত হাতক পথ প্ৰদৰ্শন কৰিবলৈ চকু ব্যৱহাৰ কৰাৰ সমতাক বুজায় কি বোৰ্ডত টাইপ কৰাৰ পৰা আৰম্ভ কৰি খেল খেলালৈকে দৈনন্দিন বহু কামত এই দক্ষতা মৌলিক অংকনৰ কথা আহিলে আমি মনত বা কাগজত দেখা বস্তুবোৰ নিৰ্দিষ্ট ৰেখা আৰু আকৃতিলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়াটোৱে মগজু আৰু শৰীৰ দুয়োটাকে সমন্বিতভাৱে ব্যায়াম কৰে ইয়াৰ মূলতে চিত্ৰকল্পৰ লগত দৃষ্টি আৰু চলন দক্ষতাৰ মাজত অবিৰত বিনিময় জড়িত হৈ থাকে চকুৱে হাতখন আকৃতি ছাঁ আৰু অনুপাত সৃষ্টি কৰাত পথ প্ৰদৰ্শন কৰে শিল্পীয়ে কোনো বস্তু বা দৃশ্য পৰি পৰ্যবেক্ষণ কৰাৰ লগে লগে তেওঁলোকে দৃশ্যমান তথ্যৰ মানসিক বাখ্যা কৰে তাৰপিছত মগজুৱে হাতলৈ সংকেত প্ৰেৰণ কৰি সেই বাখ্যাৰ প্ৰতিলিপি কাগজত কৰে এই অহৰহ যোগাযোগে মগজু দৃষ্টিশক্তি আৰু গতিশীল অঞ্চলৰ মাজৰ সংযোগ শক্তিশালী কৰে অংকনৰ জৰিয়তে হাত চকুৰ সমন্বয় উন্নত কৰাৰ এটা মূল দিশ হ'ল সঠিকতাৰ অভ্যাস শিল্পীসকলে প্ৰায় মৌলিক আকৃতি আৰু ৰেখাৰে আৰম্ভ কৰে তেওঁলোকে দেখাখিনি নিখুতভাৱে আঁকিবলৈ শিকে সময়ৰ লগে লগে ইয়াৰ ফলত স্থানীয় সজাগতা আৰু সুক্ষ মটৰ নিয়ন্ত্ৰণৰ অনুভূতি বৃদ্ধি পায় শিল্পীয়ে অনুশীলন কৰাৰ লগে লগে তেওঁলোকৰ মগজে দৃষ্টি আৰু গতিৰ মাজৰ সমন্বয় পৰিশোধন কৰাত অধিক পাকৈত হৈ পৰে যাৰ ফলত তেওঁলোকে অধিক সঠিক আৰু অত্যাধুনিক অংকন প্ৰস্তুত কৰিব পাৰে উদাহৰণস্বৰূপে ফ্ৰী হেণ্ড অংকণ কৰিবলৈ কোনো বস্তুৰ পৰ্যবেক্ষণ কৰা কোণ আকৃতি আৰু অনুপাতক পোনপতীয়াকৈ হাতৰ গতিলৈ অনুবাদ কৰিব লাগে যাৰ বাবে বাস্তৱ সময়ৰ সালসলনি আৰু সংশোধনৰ প্ৰয়োজন হয় অংকন কৰিলে হাত আৰু আঙুলিৰ সৰু পেশীৰ লগতে হাতৰ কলিও শক্তিশালী হয় যিবোৰ সূক্ষ্ম চল নিয়ন্ত্ৰণৰ প্ৰয়োজন হোৱা কামৰ বাবে অতি গুৰুত্বপূৰ্ণ স্কেচিং বা শ্বেডিঙৰ লগত জড়িত জটিল গতিবিধিয়ে নিপুণতা আৰু হাতৰ শক্তি বিকাশ কৰা সহায় কৰে যিয়ে সামগ্ৰীকভাৱে হাত চকুৰ সমন্বয়ত অৰিহণা যোগায় আকৌ অংকন কৰাৰ সময়ত ব্যক্তি এজনে অংকন কৰা বিষয় আৰু পৃষ্ঠালৈ অনুবাদ কৰাৰ প্ৰক্ৰিয়া দুয়োটাতে মনোযোগ দিব লাগিব এই স্থায়ী একগ্ৰতাই মানসিক মনোযোগ আৰু মনোযোগৰ পৰিসৰ উন্নত কৰিব পাৰে যিবোৰ দক্ষতা জীৱনৰ অন্যান্য কাম যেনে শৈক্ষিক বা কৰ্ম সম্পৰ্কীয় কাৰ্যকলাপলৈ হস্তান্তৰ কৰিব পৰা যায় অংকনে স্থান অনুপাত আৰু মাত্ৰাৰ বিষয়ে গভীৰ বুজাবুজিক উৎসাহিত কৰে শিল্পীসকলে দূৰত্ব জুখিবলৈ স্কেল পৰ্যবেক্ষণ কৰিবলৈ আৰু এইটোৱে সেইটোৰ সাপক্ষে উপাদানসমূহ অৱস্থান কৰিবলৈ শিকে যিয়ে তেওঁলোকৰ স্থানীয় যুক্তিৰ দক্ষতা বৃদ্ধি কৰে সেই সুবিধা অংকন কৰাৰ বাহিৰেও নিভিগেশ্যন দক্ষতা স্থাপত্য অভিযান্ত্ৰিক আনকি ভৌতিক স্থান সংগঠিত কৰাৰ বাবে দৈনন্দিন কামকো প্ৰভাৱিত কৰে অংকনেও শিল্পীক দৃশ্যমান তথ্য মনত পেলাবলৈ বাধা কৰি বাধ্য কৰি চৰি স্মৃতিশক্তিৰ অনুশীলন কৰে কোনো চিনাকি বস্তুৰ বিষদাপন উপস্থাপন কৰি কৰাই হওক বা কল্পনা প্ৰসূত দৃশ্যৰ সৃষ্টি কৰাই হওক শিল্পীয়ে দৃশ্য স্মৃতি আৰু প্ৰক্ৰিয়া দৃশ্য স্মৃতি আৰু প্ৰক্ৰিয়াটোত নতুন সবিশেষ বা পৰিৱৰ্তনৰ উত্থানৰ লগে লগে নিজকে সামসঞ্জয় স্থাপন কৰাৰ ক্ষমতা দুয়োটাৰে ওপৰত নিৰ্ভৰ কৰিব লাগিব ইয়াৰ ফলত জ্ঞানমূলক নমনীয়তা বৃদ্ধি পায় কিয়নো মগজে নতুন তথ্যৰ ভিত্তিত কাৰ্যসমূহৰ লগত খাপ খোৱাবলে আৰু পৰিৱৰ্তন কৰিব শিকে অংকনৰ ধ্যান মই প্ৰকৃতিয়ে আৱেগৰ বাবে চিকিৎসামূলক আউটলেট প্ৰদান কৰিব পাৰে ই ব্যক্তিক সম্পূৰ্ণৰূপে হাতত থকা কামটোত মনোনিৱেশ কৰাত সহায় কৰি মাইণ্ডফ্লুৱেঞ্চক উৎসাহিত কৰে ইয়াৰ উপৰিও অংকনে অনুভৱ আৰু চিন্তা প্ৰকা প্ৰকাশৰ এক অকথ্য উপায় আগবঢ়ায় যিটো আৱেগিক সুস্থতাৰ বাবে বিশেষভাৱে উপকাৰী হ'ব পাৰে অংকন কৰিলে মগজুক সুস্থিশীলভাৱে চিন্তা কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হয় খালী পৃষ্ঠাৰ সন্মুখীন হ'লে শিল্পীয়ে বিষয়টোক কেনেকৈ সৰ্বোত্তমভাৱে প্ৰতিনিধিত্ব কৰিব পাৰে তাৰি তাৰ সমস্যা সমাধান কৰিব লাগিব সেয়া সঠিক দৃষ্টিভংগী বাচি লোৱা ৰচনা বিকশিত কৰা বা ৰঙৰ পৰীক্ষা নিৰীক্ষা কৰাই হওক এই সৃষ্টিশীল সমস্যা সমাধানে জ্ঞানমূলক কাৰ্যসমূহ বৃদ্ধি কৰে আৰু চিন্তাধাৰাক লাভান্বিত কৰে ত' এনেকুৱাই কিছুমান কুকাৰ অংকন কৰিলে আপোনাৰ হাত চকুৰ সমন্বয় উন্নত হয়